পশু পালনৰ ওপৰিও আমি হেৰি খেতি কৰি খেতি মাহ মাহ সৰিয়হ ধান এইবিলাক খেতি কৰিও আমি বিভিন্ন ধৰ টকা উপাৰ্জন কৰিব পাৰোঁ বিক্ৰী কৰি পানি তাৰ উপৰিও আচাৰ আমলখি শিলিখা বেঙে বাঁহ গাজ আম অমৰা আমলখি অমৰা সেই সকলোবিলাকৰ পৰা আমি আচাৰ প্ৰস্তুত কৰি আচাৰবিলাক বিক্ৰী কৰিলেও আমাৰ মানে হেৰি হয় টকা উপাৰ্জন কৰিব পাৰোঁ আমি আৰু মৈ চুমনিত মুগা পুহি মুগা মুগা পুহি সেই মুগাৰ ঘৰলৈ আনি সেইবিলাক বিক্ৰী কৰিলেও আমি টকা উপাৰ্জন কৰিব পাৰোঁ আৰু সেই মুগাবিলাক কিছু আমি কাটিও সূতা সূতা প্ৰস্তুত কৰি সূতাৰ পৰাও আমি টকা উপাৰ্জন কৰিব পাৰোঁ আৰু মুগা সূতাবিলাকৰ পৰা তাঁতশালত তাঁত বৈও আমি টকা উপাৰ্জন কৰিব পাৰোঁ এই এইদৰে আমি অন্য হাতেও কপাহী দোকানৰ পৰা সূতা আনি নানা ধৰণৰ সূতা আনি পানিও আমি পাটৰ পাটৰ কাপোৰ ব'ব পাৰোঁ চেলেং চাদৰ ব'ব পাৰোঁ হেৰি মুঠতে বিভিন্ন ধৰণৰ আমি তাঁতশালত কাপোৰ বৈ পানি বিক্ৰী কৰি সেই টকা উপাৰ্জন কৰিব পাৰোঁ তামোল বাৰীৰ তামোল পাণ সেইবিলাক লগায়ো আমি টকা উপাৰ্জন কৰিব পাৰোঁ চাহ চাহপাত চাহ বাগানত আমি চাহ লগাই তাৰ হেৰি কৰি পানি আমি চাহ বাগান লগাইছোঁ আৰু সেইবিলাকৰ পৰাও নানান ধৰণৰ সেই পাত হেৰি কৰি বিক্ৰী কৰি পানি টকা উপাৰ্জন কৰিব পাৰোঁ শাক পাচলি লাই লফা পালেং ধনিয়া সেইবিলাক বিক্ৰী কৰিও আমি টকা উপাৰ্জন কৰিব পাৰোঁ আৰু তামোল তামোল গছত পাণ আৰু হেৰি জালুক সেইবিলাক দি পানিও আমি নানা ধৰণৰ মানে টকা উপাৰ্জন কৰিব পাৰোঁ জাতিলাউ ভেন্দি ৰঙালাউ কোমোৰা এইবিলাক শাক পাচলি কৰিও আমি টকা উৎপাদন কৰিব পাৰোঁ বেঙেনা বাগান কবি বাগান সেইবিলাক লগাই ভেন্দি জিকা ভাতকেৰেলা বিলাহী ফুলকবি বন্ধাকবি এনেকুৱাবিলাক আমি বাৰীত প্ৰস্তুত কৰি পানি টকা উপাৰ্জন কৰিব পাৰোঁ বিভিন্ন ধৰণে মানে আমি টকা উপাৰ্জন কৰিব পাৰোঁ তাৰ উপৰিও হালধি আৰু হালধি হালধি বিক্ৰী কৰিও হালধিও আমি বিক্ৰী কৰিব পাৰোঁ আদা হালধি পিঁয়াজ এইবিলাকো আমি খেলিব আলু আ আলু সেইবিলাকো খেতি কৰি টকা উপাৰ্জন কৰিব পাৰোঁ কেৰেলা তিতা লাউ আকৌ কল কলগছ ৰুই কল তাৰ সেই কলগছ লা কলত কল লাগি বিক্ৰী কৰিলে আমি কিমান টকা উপাৰ্জন কৰিব পাৰোঁ বিভিন্ন ধৰণে মানে আমি খেতি কৰি থাকোঁ আৰু সেই তাৰপৰাই আমি কলগছ কলগছৰ পৰা কলডিল বিক্ৰী কৰিব পাৰোঁ কল বিক্ৰী কৰিব পাৰোঁ তেনেকৈও আমি ঘৰখন চলাবলৈ টকা উপাৰ্জন কৰিব পাৰোঁ বাঁহ বাঁহ বেতৰ বাঁহ বেত সেইবিলাকৰ পৰা আমি চকী টেবুল মেজ সেইবিলাকো সাজিব পাৰে সেইবিলাক বা সাজি পানি বিক্ৰী কৰিলেও মানে টকা উপাৰ্জন হয় কা কাঠৰ পৰাও আমাৰ মানে নানা ধৰণৰ হেৰি কৰিব পাৰি চকী টেবুল বিচনা এইবিলাক বনাই নানা ধৰণৰ মুঠতে ট বিক্ৰী কৰি সেইবিলাক ফাৰ্নিচাৰ বনাই বিক্ৰী কৰিলেও টকা উপাৰ্জন হয়